মোৰ জীৱনত এটা স্মৰণীয় ঘটনাৰ ভিতৰত কৰোণা ভাইৰাছৰ মহামাৰীৰ এই বিশেষ ঘটনাই এই মহামাৰী ক'ভিড নাইণ্টিন বুলি জনা পাই আছিলোঁ গোটেই বিশ্বতে গোটেই বিশ্বতে কৰোণা ভাইৰাছৰ প্ৰভাব পৰিছিল ই উৎপত্তি হৈছিল চাইনাৰ উহান চহৰৰ এখন ৰাসায়নিকগাৰত আৰম্ভ হৈছিল এই মহামাৰীয়ে সমগ্ৰ বিশ্বতে বিয়পি পৰিছিল এই মহামাৰীৰ পৰা গোটেই বিশ্বৰ প্ৰান্তে প্ৰান্তে মানুহৰ সমস্যাৰ সৃষ্টি হৈছিল তাত খাদ্য সমস্যাৰ পৰা ধৰি আপোনাৰ যাতায়তৰ পৰা ধৰি চিকিৎসাৰ পৰা ধৰি সকলো সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল বিশেষকৈ আমাৰ শিক্ষাগত সমস্যাত বেছি প্ৰভাৱ পৰিছিল কাৰণ সেই সময়ত স্কুলৰ সকলো স্কুলবিলাক গোটেই বিশ্বতে বন্ধ হোৱাৰ সন্মুখীন হৈছিল তেনেকৈ খাদ্যৰ ক্ষেত্ৰত আৰু সেই সময়ত আমাৰ বহুতো দেশত দেশ বিদেশত থকা আমাৰ নিজৰ পৰিয়ালৰ মানুহবোৰক প্ৰিয়জনক হেৰুৱাব লগা হৈছিল